আজিকালি নিউজত বহুত ভাল ভাল খবৰৰ ৰৰ কথা কয় আৰু কিছুমান বহুত বেয়া কথাও কয় বহুত সঁচা কথাও প্ৰকাশ কৰে আৰু বহুত মিছাও প্ৰকাশ কৰে আ ৰাজনীতিৰ কথা বহুত প্ৰকাশ কৰে ইলেকশ্যনৰ সময়ত আ কিছুমান কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে আৰু কিছুমান বিজেপিৰ পৰা কংগ্ৰেছলৈ গৈছে আৰু তাত কিছুমান সেই সেই একেই আৰু কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে বিজেপিৰ পৰা কংগ্ৰেছলৈ গৈছে তেনেকুৱা আৰু

আগৰ বাতৰি কাক বাতৰিখিনিয়ে আকৌ সেই যিখিনি কৈছিলে নিউজক সেইখিনি কথা মানে আগৰ কথাবোৰ আকৌ এতিয়া যিখিনি মানুহ বিজেপিলৈ গৈছেগৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে

ভালেই কিছুমান ভালকৈ দেখোঁ আৰু কিছুমান বেয়াকৈ দেখোঁ তেনেকুৱাই

প্ৰায় নিউজটো সাতটা বজাৰ পৰা দিয়ে গধূলি ছটা বজাৰ পৰা দিয়ে সাতটা বজা আঠটা বজালৈকে আকৌ ৰাজনীতি তত্ব দি ৰাজনীতি তত্ব বুলি ইলেকশ্যনৰ সময়ত দি থাকে তেনেকুৱাই আৰু ঠিকে আছে ভালেই ভাল কিছুমান ভাল কথা কয় কিছুমান বেয়া কথা কয় তেনেকুৱা